হেল্ল' অঁ মই স্বৰ্ণ দুৱাৰা কৈছোঁ এইটো বাৰ্বী ট্ৰেভেল এজেণ্ট হয়নি বাৰু অ' আমাক মানে ধেমাজিৰ হয় আমাক মানে হেৰি এই জাৰ্নি এটা কৰিম বুলি ভাবিছোঁ সাতজনমান মানুহ কাজিৰঙা যাম বুলি ভাবিছোঁ তাকে গাড়ী এখন পাওঁ নেকি সেইটো কাৰণেই কল কৰিছোঁ আৰ অঁ কওকচোন অঁ

অঁ এক ৰাতি অঁ

নিজৰ পইচাকে খাব লাগিব অঁ অঁ অঁ গাড়ীটো ভাড়া কেনেকে এতিয়া সাতজন সাতজন

হয় হয়

অঁ অঁ হ'ব যোৱাৰ আগতে

তিনিদিনা আৰু অঁ ৰাতিকে ৰাতিকে তাত থকাটো এৰাতিয়ে হ'ব আৰু

অঁ

অঁ এইবোৰ চাব পাৰিম আৰু অঁ অঁ

অঁ ঠিকে আছে তেতিয়াহ'লে হ'ব ন হেল্ল' অঁ হ'বই দিয়ক